হেল্ল' অঁ কওকচোন অঁ হয় কওকচোন আপুনি কোনে কৈছে বাৰু অঁ আপোনাৰ ঘৰ ক'ত হয় অঁ হয় কি কামৰ বাবে ফোন কৰিলে বা কেনেকুৱা সহায় বাৰু কওকচোন অঁ হয় নি ইয়াত বাৰু দৌলযাত্ৰা প্ৰতিবাৰেই পতা হয় ৰাতিয়ে দিনে ভাওনা পতা হয় আপোনালোক কিমানজন আহিব বাৰু আপোনাৰ লগত মানুহ অঁ আহিবচোন বাৰু চাওঁ কিমানখিনি পাৰোঁ সহায় কৰিব থকা হ'লেতো বাৰু আমাৰ ঘৰতেই থাকিব পাৰিব

নিশ্চয় দেখুৱাম মোৰ ঘৰটো বৰপেটা এই ট্ৰেফিক পইণ্টটোৰ ওচৰতে অঁ পৰহিলৈ পৰহিলৈ মানে কাইলৈ গ'লে সাত তাৰিখমানে আহিব অঁ অঁ অঁ অঁ আঠ তাৰিখৰপৰা দৌলযত্ৰা হ'বই হয় আঠ তাৰিখে আহিলে থাকি মেলি আমাৰ ৰূমতেই থাকিব পাৰিব আৰু অঁ গাড়ী ভাড়া কৰি আহিব অঁ ইয়াত তিনিদিন হ'ব বাৰু দৌলযাত্ৰা আঠ ন দহ তিনিওদিন চাবনে নে এদিন চাই যামগৈ বুলি ভাবিছে অঁ অঁ অঁ অঁ আপোনাৰ ঘৰতো লখিমপুৰ কোন জেগাত হয় অঁ অঁ

আমাৰ ঘৰত মা আছে পাপা আছে ভনী এজনী ভাইটি এটা সিমানেই আপোনালোকৰ ঘৰত অঁ আপুনি এনেই পঢ়ি আছেনে অঁ পঢ়ি হ'ল অঁ

আপুনি অহা দিনা মোক ফোন কৰিব অঁ

হোটেলত থাকিলে দুহেজাৰমানান ল'ব এদিনত কিন্তু থাকিব নালাগে বাৰু আমাৰ ঘৰতে ৰুম আছে আপুনি আমাৰ ৰুমতে থাকিব পাৰিব খোৱা বোৱাত কৰিব নালাগে বাৰু আমাৰ ঘৰৰপৰাই দিব পাৰিম সেইবোৰ ইমান চিন্তা কৰিব নালাগে আপুনি মোক অহা দিনা ক'ব কেইজন মানুহ আহে লগত ফোন কৰিব মোলৈ

অঁ দিনতো হয় ৰাতিও হয় ভাওনা দোকান বহে আৰু মেলা চেলা

ভালেই লাগে অহা দিনা ফোন কৰিব হ'ব দিয়ক নহ'লে